হেল্ল' দাদা মাণ্টা ৰেষ্টোৰেণ্ট হয়নে আপোনালোকৰ পৰা মই প্ৰায় অৰ্ডাৰ কৰিয়ে থাকোঁ আৰু মোৰ আগৰ ঠিকনাটো ৰাজখোৱা গাঁও আছিল কিন্তু মই এটা বিশেষ কাৰণত মই ঠিকনাটো সলনি কৰিবলগীয়া হ'ল মই এতিয়া আপোনাৰ নতুনকৈ লখিমপুৰ টাউনত চিফ্ট হৈছোঁ আৰু মই এটা অৰ্ডাৰ দিব বিচাৰিছোঁ আপোনালোকে এইটো ঠিকনাত দি থৈ যায়হি যেন মই এতিয়া আছোঁ আপোনাৰ লখিমপুৰ টাউনৰ কে বি ৰোডত দুই নম্বৰ বাইলেণ্ডত